বাইকৰ যত্ন সাধাৰণতে নিয়মিতভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা আৰু ইঞ্জিন ভালে আছে নে নাই তেনেকেই যত্ন লোৱা হয় নিয়মিতভাৱে যিবিলাক চাৰ্ভিচিং থাকে সেই নিৰ্দিষ্ট সময় অনুসৰি চাৰ্ভিচিং কেইটা কৰি থাকিব লাগে আৰু তেনেকৈ বাইকৰ মানে বাইকখন তেনেকৈ ভালে ৰাখিব পাৰে আৰু ৰেগুলাৰ আমি ক্লাটচ হওক ব্ৰেক হওক এইবিলাক চেক কৰি থাকিব লাগে বাইক চলাই কেতিয়াবা ভাগৰুৱা হৈ পৰোঁ বহুত বেছি সময় মানে চলাই থাকিলে নিশ্চয়কৈ ভাগৰ অনুভব হয় আৰু তেতিয়া ৰৈ ক'ৰবাত ৰৈ আধা ঘণ্টা জিৰণি লওঁ তাৰ পিছত পুনৰ চলাওঁ তেনেকুৱা খুব দীঘলীয়া যাত্ৰাৰ ক্ষেত্ৰত তেনেকুৱা হয় আৰু যদি খুব দীঘলীয়া যাত্ৰা আৰু বিশেষকৈ অকলে যাত্ৰা কৰি থাকিলে মানে ভাগৰটো বেছিকৈ অনুভৱ হয় আৰু দীঘলীয়া পথত মানে বেছি ভাগৰুৱা হৈ নপৰাকৈ থাক থকাটোৱেই সতৰ্ক হৈ থকা আৰু সতৰ্কতাৰ ক্ষেত্ৰত আৰু কিছুমান আমি মানি চলোঁ যেনে খুব বেছি জোৰত গাড়ীখন চলাবলৈ চেষ্টা নকৰোঁ দীঘলীয়া পথত এটা স্থায়ী স্পীডত মানে কনষ্টেণ্ড স্পীড এটাত আমি গৈ থাকোঁ আৰু দীঘলীয়া পথত যিবিলাক আমাৰ বাইকৰ চিগনেল আছে সেই চিগনেলবিলাক নিয়মমতে দিব লাগে ক'ত ইন্দিকেটৰ দিব লাগে ক'ত পাচ্ লাইট দিব লাগে এনেকুৱা ধৰণৰ এইবিলাক ফল' কৰিলে দীঘলীয়া পথত সতৰ্ক হৈ থাকিব পাৰি আৰু মানুহ দুনুহ ভালকে চাই যাব লাগে দীঘলীয়া পথৰ ক্ষেত্ৰত ক'ৰবাত হঠাৎ আগেৰে মানুহ পাৰ হৈ যাব পাৰে তেতিয়া দুৰ্ঘটনাগ্ৰস্থ হ'ব পাৰে গতিকে সেইটো ক্ষেত্ৰত আমি সাৱধান হ'ব লাগে আৰু দীঘলীয়া পথত আন এটা বস্তু যে যিবিলাক ডাঙৰ গাড়ী আছে সেই ডাঙৰ গাড়ীবিলাকক সাধাৰণতে চাইড দিব লাগে ডাঙৰ গাড়ীবিলাক যাতে সহজে কাষেৰে গুছি যাব পাৰে কাৰণ ডাঙৰ গাড়ীয়ে খুন্দিয়ালে মানে যথেষ্ট ক্ষতি হ'ব পাৰে এইটো এটা বিৰাট ডাঙৰ দুৰ্ঘটনা হ'ব গতিকে ডাঙৰ গাড়ীৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগে দীঘলীয়া যাত্ৰা পথত এইখিনিয়েই